নতুন নতুন ধৰণৰ চিলাই পদ্ধতিৰে নতুন নতুন কাপোৰ কানি চিলাই ভণ্টিহঁতক দিওঁ আৰু তেনেকৈ তেওঁলোকেও মোৰ ওচৰত শিকিবলৈ আহে শিকি মেলি ধুনীয়াকৈ তেওঁলোকেও বনাই মেলি নিজৰ ভৱিষ্যত কৰ্ম কৰি আগুৱাই গৈ থাকে আৰু ভৱিষ্যতে তে তেওঁলোকেও নিজৰ কাপোৰ কানি চিলাই নিজৰ নিজৰ ধন আৰ্জন কৰি তেওঁলোকে মোবাইল কিনি মোবাইল লৈ নিজৰ নিজৰ পাৰদৰ্শতা দেখুৱাব পাৰিছে আৰু তেনেকৈ সদূৰ ভৱিষ্যত আগুৱাই যাওক তেনেকৈ আজি আমি যিধৰণে নিজৰ কাপোৰ চিলাই কাম কৰি আগুৱাই গৈছোঁ তেনেকৈ যেন সদূৰ ভৱিষ্যত ভণ্টিহঁতেও আগুৱাই গৈ নিজৰ নিজৰ কামত ব্যস্ত থাকি সকলো ৰাইজৰ চকুৰ আগত সকলো কাম কৰি যাতে আগুৱাই যাব পাৰে আৰু তেনেকৈ ঊলৰ কাম কৰিও নতুন নতুন ধৰণৰ বস্তু বনাই নতুন নতুন ধৰণে বিকি মেলি তেওঁলোকে সদূৰ ভৱিষ্যত সকলোৱে নিজে নিজে সেই বস্তু উপ বনাই বিক্ৰী কৰি তাত ধন উপাৰ্জন কৰিব পাৰে আৰু ভৱিষ্যতে যাতে তেনেকৈ উপাৰ্জন কৰি আগুৱাই যাব পাৰে তেনেকুৱা তেনেকুৱা কামত মনোযোগ থাকিলে নোৱাৰা কাম একো নাই সকলোখিনি নতুন বিদ্যাৰে নতুন অনুভৱৰে আগুৱাই গৈ সদূৰ ভৱিষ্যত নিজৰ কৰ্মক্ষেত্ৰত নিজৰ কাম কাজ কৰি যাব পাৰে আৰু তেনেকৈ ভণ্টিহঁতেও এদিন দুদিনকৈ বহুতখিনি কামত ঊলৰ কামত হওক চিলাই কামত হওক মনোযোগেৰে আগুৱাই গৈ ভৱিষ্যতে তেওঁলোকেও নিজৰ নিজৰ এটি এটি পথ বিচাৰি সেই পথতে ভৱিষ্যত উপাৰ্জন পথ গঢ়ি নিজক আগুৱাই নিছে তেনেকৈ তেনেকুৱা দেখি মোৰ মনটো ভাল লাগিছে আৰু সদৌৰ ভৱিষ্যতে যাতে তেনেকৈ আগুৱাই গৈ তেওঁলোকেও নিজৰ পাৰদৰ্শিতা দেখুৱাব পাৰে তাৰ আশাৰে মই মোৰ ওপৰত নথৈ সুখী হৈছোঁ তেনেকুৱা কাম কৰিবৰ বাবে ভৱিষ্যতে আগুৱাই যাবলৈ মই আশীৰ্বাদ জাচিছোঁ আৰু ভণ্টিহঁতৰ মনৰ কামনা পূৰ্ণ কৰি ধুনীয়া আগ্ৰহ হেঁপাহ আছে ৰাপ ৰতি দি তেওঁলোকেও আগুৱাই গৈছে আৰু তেওঁলোকৰে মোৰ নিজৰ নিজৰ পৰিয়ালত নিজৰ নিজৰ যি বাই ভণ্টি আছে তেওঁলোককো শিকাবলৈ যত্ন লৈছে আৰু তেনেকৈ নিজক নিজে আগুৱাই নি সদূৰ ভৱিষ্যত যাতে সকলোৱে যেন উপাৰ্জনৰ পথ এনেকৈয়ো বিৰাজমান কৰিব পাৰে তাৰ ওপৰত সদায় মই লক্ষ্য ৰাখিছোঁ আৰু ভগৱানে তেওঁলোককো আগুৱাই নিয়ক আৰু ভৱিষ্যতে যাতে আগুৱাই গৈ সকলোখিনি কামত তেওঁলোকেও থাকিব পাৰে আৰু আৰু নতুন নতুন চিলাই পদ্ধতি যেনেকৈ এতিয়া চিলাই মেচিনৰ কাৰেণ্টৰ মেচিন হাত মেচিন ভৰি মেচিন বিভিন্ন ধৰণৰ মেচিন আছে বিভিন্ন ধৰণৰ মেচিনত বিভিন্নভাৱে চলাব লাগে আৰু আমি ভৰি মেচিনে ব্যৱহাৰ কৰোঁ তাতহে সকলো কাপোৰ কানি চিলাই নিজৰ নিজৰ সাজ পোচাক চিলাই নিজে নিজে নিজৰ ধনকেইটা নিজৰ ঘৰতে ৰাখোঁ আৰু তেনেকৈ ভৱিষ্যতে যেন চলাই যাব পাৰোঁ আৰু তেনেধৰণে দুই আনৰ ওচৰৰ ভণ্টিহঁতকো সেনেকৈ শিক্ষা দি তেওঁলোকেও যাতে চিলাই কাম প্ৰতিটো বিভাগীয় মেচিনতে যেন মনোযোগেৰে আগুৱাই যাব পাৰে মেচিনৰ কামটো ভাল লাগে মনোযোগেৰে কৰিলে সকলোখিনি চলি থাকিব পাৰে আৰু ভৱিষ্যতে যাতে তেওঁলোকেও তাৰ ওপৰত স্বাৱলম্বী হ'ব পাৰে সেই কথা কাৰণে সকলোৱে যাতে ইয়াৰ ওপৰত গুৰুত্ব দিয়ে আৰু মনৰ শংকাবিলাক দূৰ কৰি এককে মোৰ বোলে চিলাই কাম হওক ঊলৰ কাম হওক তাত সকলোখিনি যেন আগুৱাই যাব পাৰে তাকে দেখি সকলোৱে মনৰ আগ্ৰহ হেঁপাহ দেখি মই ভাল লাগিছে আৰু ভৱিষ্যতে যাতে সকলোৱে তেনেকৈ আগুৱাই যাব পাৰে আজি নতুন যুগত নতুন নতুন পদ্ধতি আহিছে সেই পদ্ধতিবিলাক ল'বলৈ সকলোৱে হেঁপাহ কৰে আৰু নিজে নজনা কাৰণে বুজা হৈ ৰ'ব লাগে কিন্তু তাক শিকিবলৈ বহুতে যত্ন কৰে শিকিবলৈ যত্ন কৰাৰ পিছত যদি সেই আহিলা থাকে তেওঁলোকে সদায় সদায় তেওঁলোকে হেৰি কৰিব সদায় তেওঁলোকে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিব আৰু তেনেকৈ আগুৱাই গৈ থাকিব আগুৱাই গৈ সদূৰ ভৱিষ্যত প্ৰজন্মসকলক পৰ্যায় বা পৰ্যায় দিব পাৰিব সকলোৱে যদি নিজৰ নিজৰ হাতৰ বিদ্যা থাকিলে নিজৰ নিজৰ হাতৰ বিদ্যাত আগুৱাই যাব পাৰে সকলোখিনি তেনেকৈ আগুৱাই গৈ থাকিব সদূৰ ভৱিষ্যত পিছৰ পৰ্যায়ো এইখিনি বিদ্যা হাতত ল'ব পাৰিব তেনেকৈ আজি যিটো দিশত গৈ আছে সদূৰ ভৱিষ্যত যাতে এনেকৈ সকলোখিনি আগুৱাই গৈ থাকিব পাৰে তাৰ ওপৰত আমাৰ বহুত নিৰ্ভৰ আছে নিৰ্ভৰ কৰোঁ সদায় ভগৱানে তেওঁলোককো যাতে এই কামত আগুৱাই যাব পাৰে আগুৱাই যাব পাৰে ভৱিষ্যতে নতুন নতুন বিদ্যালৈ মোৰ ওচৰত অহা ভণ্টিসকলে যেনেকৈ শিকিছে তেনেকৈ নতুন নতুন বিদ্যাত স্বাৱলম্বী হৈ আগুৱাই যোৱাটোহে মই বিচাৰোঁ ইয়াকে সম সকলোৱে যাতে লৈ নিজৰ নিজৰ কৰ্মদৰ্শতা সাহস বান্ধি লৈ আগুৱাই যাব পাৰে ভৱিষ্যতে তেওঁলোকৰ ওপৰত মোৰ আস্থা আছে তা তেওঁলোকে যাতে সকলোৱে নিজৰ কাম কাজ কৰি ভৱিষ্যতৰ কোনো এটি জীৱিকাৰ পথ উলিয়াব পাৰে সেই জীৱিকা পথটিকে লৈ সৰু সৰু এখন এখন সংসাৰ পৰিচালনা কৰিব পাৰিব ঊলৰ কাম হওক মেচিনৰ কাম হওক মনোযোগ দিলে তাতো বহুত লাভ আছে আৰু শিকিবলৈ আগ্ৰহ থাকিলে বেছি সময় নালাগে সকলোখিনি শিকিব পাৰে আৰু চকুৰে দেখা কাম নোৱাৰা একোৱে নাই ঊলৰ কামবোৰ যাতে হাতৰ ধুনীয়া ধুনীয়া ফুলদানি ধুনীয়া ধুনীয়া ঊলৰ বেগ ধুনীয়া ধুনীয়া হাতৰ হাত মোজা ভৰি মোজা এনেধৰণে আৰু ব্লাউজ গাঠিব পাৰি চুৱেটাৰ গাঠিব পাৰি কুৰুচা কাম কৰিলে মানুহে আকৰ্ষণীয় হৈ পৰে আৰু সকলোৱে ল'বৰ বাবে বিক্ৰী কৰিও দুটক দুই এটকা উপাৰ্জন কৰি নিজৰ পৰিয়ালটিও পৰিচালনা কৰিব পাৰে ঊলৰ কামত মানুহৰ বহুত বহুতৰ মনত ঊলৰ চকু পৰে আৰু ঠায়ে ঠায়ে সকলোৱে নিজৰ ড্ৰয়িং ৰুমত সজাই ধুনীয়াকৈ এটি ৰুম ঊলৰ হাতৰ ঊলেৰে কৰা হাতৰ কামেৰে ঘৰতে সজাই পেলাব পাৰে আৰু তেনেকৈ সজাই ঘৰতে থ'লে ধুনীয়া লাগে আৰু এনেধৰণে এনেধৰণে প্ৰতিগৰাকী মানুহে যদি নিজক নিজে ঊলৰ বিদ্যাৰ লগত জড়িত ৰাখি প্ৰতিটো কামতে আগ্ৰহেৰে আগুৱাই যাব বিচাৰে তেওঁলোকৰ প্ৰতি সকলোৰে যেন আগ্ৰহ থাকে তাৰ বাবেই মই সকলো মোৰ ওচৰত শিকা ভণ্টিহঁতক ভণ্টিহঁতক শুভেচ্ছা যাচিছোঁ সকলোৱে যাতে আহি ভাল ধৰণে নিজৰ মনৰ যোগেৰে কাম কাজ কৰি ভৱিষ্যতে যে তেওঁলোকৰ ভাল দিশত আগুৱাই যাব তাৰে মই শুভ কামনা তেওঁলোকৰ ওপৰত আগবঢ়াইছোঁ আৰু ভৱিষ্যতে নতুন নতুন প্ৰজন্মই আহি নতুন নতুন কাম কাজ কৰি সদূৰ ভৱিষ্যতেৰে নিজৰ নিজৰ জীৱিকাৰ পথেৰে আগুৱাই গৈ মেচিনৰ কাম চিলাই কাম হওক নতুন পদ্ধতি লৈ আগবাঢ়ি গৈ নিজক নিজে যেন সদূৰ ভৱিষ্যতেৰে নতুন নতুন পদ্ধতিৰে সকলো কাম কৰিবলৈ আগুৱাই যাব পাৰে সকলোটিয়ে যেন নিজৰ পাৰদৰ্শিতা দেখুৱায় ভৱিষ্যতে সমস্ত সকলোৰে লগত যেন নতুন পদ্ধতি জিলিকাই ৰাখিব পাৰে আৰু আজিকালি নতুন নতুন ভণ্টি সকলেও নতুন নতুন পদ্ধতিৰে যি কাম কৰিবলৈ বিচাৰে সকলোখিনি যাতে সা সুবিধা নাথাকিলে তেওঁলোকৰ কৰিবলৈও মন বেয়া লাগে যদি সকলোৰে সা সুবিধা থাকে সকলো কামতে মনোযোগেৰে আগুৱাই গৈ ভৱিষ্যত নিজৰ কৰ্মত সংস্থাপন ল'ব পাৰে আজি আজিৰ আজিৰ যুগত সকলোৱে নিজক নিজে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰে আৰু চেষ্টাৰ বিনিময়ত সকলো সফল হ'ব পাৰে চিলাই কামত হওক ঊলৰ কামত হওক ঊলৰ কামেৰে বহুত মানুহৰ মন জয় কৰে আৰু নতুন নতুন পদ্ধতিৰে চিলাই কাম কৰি সকলোৱে নিজৰ নিজৰ ঘৰত যাতে নিজৰ হাতেৰে কৰা কাম পৰিষ্কাৰ কৰি কৰিব পাৰে তাৰ বাবে তেওঁলোকে আগ্ৰহ আগ্ৰহেৰে বাট চাই থাকে